গগৈদা আপোনাৰ দোকানৰ পৰা চাউল অৰ্ডাৰ দিছিলোঁ বিশেষ অসুবিধাৰ কাৰণে মই ঢলালৈ যাব লগা হ'ল সেইকাৰণে কেঞ্চেল কৰিব বিচাৰিছোঁ বেয়া নেপাব